হেল্ল' বাইদেউ মই সেই নমস্কাৰ বাইদেউ মই এই সেই সৰ্থেবাৰীৰপৰা কৈছিলোঁ মই ববিতা ডেকাই কৈছিলোঁ বাইদেউ এই ভূপেন হাজৰিকাৰ হাজৰিকাৰ বিষয়ে অলপ মোক সেই লিখি দিব লাগছিল মই পাৰা নাছিলোঁ আৰু মানে কিবা এটা হেৰিয়ত লাগে লিখি দিব লাগা হৈছি মই নিজেও পাৰা নাই মই বুজিও পোৱা নাই আপুনি অলপ জানে যদি মোক অলপ সহায় কৰি দিব লাগছিল এছাইনমেণ্ট এটা লিখি দিব লাগছিল অলপ

অঁ অঁ বাইদেউ কেতিয়ালৈ লগ পাম আপোনাক

অঁ তে বাৰু অঁ কেনে অঁ অঁ অঁ অঁ তে মই বাইদেউ পৰহিক লেকি যাম নেকি পৰহিদিনাকলকি অঁ অঁ দিয়ক তে অঁ দিয়ক